হেল্ল' মই কালি টেক্সী এটা ভাৰা কৰিছিলোঁ মই ঠিকনা দিছিলোঁ ৰে'ল ইষ্টেচনৰ মই এতিয়া ৰে'ল ইষ্টেচনত নাই মই আহিছোঁ খাটোৱাল গাঁৱলৈ তেল ডিপোৰ সিপাৰে এডেছটো এই পেট্ৰ'ল পাম্পটো আছে যে সেইটোৰ সিফালে আছোঁ তুমি কালি ৰাতিপুৱা এই খাটোৱাল গাঁৱলৈ আহিবা ৰাতিপুৱা সোনকালে গুচি আহিবা খাটোৱাল গাঁৱলৈকে আহিবা তাৰপৰা মোৰ বা আৰু মই যাম গুৱাহাটী যাম সেইকাৰণে তোমাক মই ফোন কৰিছোঁ মানে মই যোনটো জেগাত ঠিকনাটো দিছিলোঁ সেই ঠিকনাটোত নাই কাৰণে মই তোমাক ইয়ালৈ মাতিছোঁ ইয়াৰপৰাহে যাম বাৰ লগত যাম